বাইক চলালে বহুত ছেফটিত বাইকখন চলাব লাগে কাৰণ কিয় বাইকখন চলালে হেলমেট ব্যৱহাৰ কৰিব লাগে আজিকালি বহুত এক্সিডেণ্ট হৈছে সেইবাবে হেলমেটটো ইউজ কৰিব লাগে আৰু আৰু ৰাস্তা পদূলিও আজিকালি ইমান এটাও ভাল নহয় সেইবাবে হেলমেটটো ইউজ কৰিব লাগে হেলমেটটো কিছুমান মানুহে কয় হেলমেট চেলমেটে ওচৰলৈ গৈছোঁ হেলমেটটো নিপিন্ধিলেও হয় একো নহয় কিনো হ'ব সেইটো কথা নহয় ওচৰত হওক দূৰত হওক কাৰণ এক্সিডেণ্ট ওচৰতে হ'ব পাৰে দূৰতো হ'ব পাৰে সেইটোতো আপুনিও নেজানে ন কেতিয়াবা মানুহৰ কি লাক থাকে লাভ বেয়া হ'লেতো ক'ব নোৱাৰি ন সেইবাবে হেলমেটটো জ্বলে যওক তালে হেলমেটটো পিন্ধি যাব লাগে আৰু যদি দূৰত ভ্ৰমণ কৰা হয় দূৰত ভ্ৰমণ কৰা হয় তেতিয়া ৰাইডিং জেকেট হেলমেট আৰু মেন মেইন বস্তুবোৰ নেপাহৰিলে হ'ল আৰু ছেফটি ছেফটি গেজেটবোৰ নেপাহৰিলে হ'ল যেনে হেণ্ড গ্লাভ্ছ এইবোৰ হেণ্ড গ্লাভ্ছ এইবোৰ যাতে নেপাহৰিলে হয় আৰু ভালকে পিন্ধি যাব লাগে আৰু জোতা জোতা পিন্ধি যাব লাগে জোতাও বহুত মানুহক ছেফটি কৰে কাৰণ পৰোঁতে মানুহৰ যদি আপুনি চেণ্ডেল চেণ্ডেল বা কিবা পিন্ধি থাকে তাত চেণ্ডেলেই পিন্ধি আছে আৰু আপুনি আপোনাৰ যদি এক্সিডেণ্ট হয় তেতিয়া আপুনি বহুত ভৰিত ডুপ পাব পাৰে আঘাত পাব পাৰে সেইবাবে জোতা পিন্ধিব লাগে আৰু হেলমেটটো কিয় পিন্ধিব লাগে কাৰণ হেলমেটটো মানুহৰ মগজটো বহুত মান মাথাটো মানে পূৰা বচাই দিয়ে আৰু এদিন কি হ'ল মোৰ লগৰটো আৰু মই মানে এটা ৰাইডত গৈ আছিলোঁ ৰাইডত গৈ থাকোঁতে কি হ'ল লগৰটোৱে মই গৈ আছোঁ আৰু পাঁচ কিলোমিটাৰমান ধুনীয়া মোৰ লগত সি ধুনীয়াকে গৈছে বাও সি কাৰণ মানে হেলমেটটো তেতিয়া তাৰ কিবা গৰম উঠিলে নেকি সেইবাবে সি হেলমেটটো খুলি দিলে বা খোলাৰ পাছত সি হাতত হেলমেটটো লৈ ল'লে গৈ আছোঁ দুটাই আৰু মাজতে কি হ'ল ইমান মানে এইটো হাইবৱে নহয় আৰু গাঁৱৰ ৰাস্তা এটা আছিলে সেই গাঁৱৰ ৰাস্তাটোৱেদি গৈছিলোঁ মানে অলপ ওচৰ হয় গাঁৱৰ ৰাস্তাটোতো গৈ থাকোঁতে গৈ থাকোঁতে লগৰটো কি হ'ল এই অলপমানে আমি ছিক্সটি ছেভেণ্টিমানত গৈ আছিলোঁ মই বাৰু হেলমেট পিন্ধি আছিলোঁ হেলমেট ছেফটি ফুল ছেফটিত আছিলোঁ যি পিন্ধিব লাগে চব পিন্ধি আছিলোঁ ই অকল হেলমেটটো পিন্ধা নাছিলে কাৰণ তাৰ গৰম উঠিলে নেকি আৰু গৈ থাকোঁতে পটকে গৰু এজনী ওলাই দিলে তা মুখৰ আগত তাপা আহি পটকে পৰি গ'ল তাপা আহি অলপ মাথাত আঘাত পালে তাৰপাছত মই এনেকৈ তেনেকৈ হস্পিতেল দি লৈ গ'লোঁ আৰু ডক্টৰ কৈছে মাথাত অলপ দুপ পাইছে এনেকৈ তেনেকৈ কৈছে কাৰণ সেইবাবে হেলমেটটো ব্যৱহাৰ কৰিব লাগে কাৰণ মোৰ মুখৰ আগত মোৰ লগৰটো ভাগৰ মোক কি হৈছে মই দেখিছোঁ ন সেইবাবে চবকে জোৰ কৰোঁ হেলমেটটো পিন্ধিব লাগে যলে নাযাওক দূৰৰ হওক আৰু ওচৰ হওক একো কথা নহয় ন হেলমেটটোনো জাষ্ট নিজৰ ছেফটি কাৰণেহে নিজৰ ছেফটি আমি নিজে ছেফটিটো ল'ব লাগে ন আৰু দূৰত যদি ভ্ৰমণ কৰে তেতিয়াতো হেলমেট এইটোতো লাগে আৰু আৰু আজিকালি ইমানো স্পীড যাব নালাগে কাৰণ গাঁৱলীয়া ৰাস্তাত বহুতো গৰু ছাগলী মুখৰ আগত ওলাই দিয়ে কাৰণ আৰু সেইবাবে আপোনাৰ এক্সিডেণ্টো হ'ব পাৰে সেইকাৰণে আপুনি গাঁৱলীয়া ৰাস্তাত বিছ ইমানত লাহেকে যাব লাগে গাঁৱলীয়া ৰাস্তাত কাৰণ ইমানো স্পীড যাব নালাগে এক্সিডেণ্ট কেতিয়া হয় কোনো ক'ব নোৱাৰি সেইবাবে লাহেকে গ'লে ভাল আৰু আৰু বাইক বাইকত যদি কিবা প্ৰব্লেম আছে বোলে ব্ৰেকিঙত ব্ৰেক নাই ধৰা সেইবোৰ প্ৰথমতে মেইন কথা সেইবোৰ চাই ল'ব লাগে বাইকখন চব ঠিক হৈ আছেনে বে ব্ৰেক ব্ৰেক ঠিকেই হৈ আছেনে যদি ব্ৰেকডাল নধৰিব পাৰে ন কেতিয়াবা কেতিয়াবা নধৰিব পাৰে সেইবোৰ চব ক'বাত যদি দূৰলৈ যোৱা হয় দূৰলৈ ভ্ৰমণ কৰা হয় তেতিয়া সেইবোৰ চাবলগীয়া হয় কাৰণ এই সেইটো নোচোৱাৰ বাবেই আপোনাৰ ডাঙৰ এক্সিডেণ্ট হ'ব পাৰে সেইবাবে সেইটো চাই ল'ব লাগে বাইকখন কি কি বেয়া হৈ আছে বেয়া হৈ আছে কিবাকিবি আৰু চেইন টেইনো ঢিলা হৈ থাকিব পাৰে সেইবাবে বাইকখন চাই ল'ব লাগে আৰু ভালকৈ ৰাইডিং কৰিব লাগে আৰু ফুল ছেফটিত যাব লাগে চব চব মানি চলিব লাগে ট্ৰেফিক ছেফিকো মানি চলিব লাগে কাৰণ আজিকালি ট্ৰেফিক বহুতেও নেমানে সেইবাবে ট্ৰেফিক ছেফিক মানি চলিব লাগে আৰু মেইন হেলমেটটো পিন্ধিব লাগে আৰু

আৰু ৰাইডিং জেকেট পিন্ধিব লাগে আৰু জোতাটো পিন্ধিবই লাগে কাৰণ জোতাযোৰ বহুত ৰক্ষা কৰে ন ৰাইডিং জেকেটেও বহুতো ৰক্ষা কৰে কাৰণ পৰিলে আপোনাৰ বহুতো বচাই দিয়ে মানে সেইবাবে পিন্ধিব লাগে মোৰ পৰাপক্ষত ময়ো পিন্ধো ইউজ কৰোঁ আৰু ময়ো ময়ো এবাৰ মানে মই ইমানো স্পীড লাহে লাহে গৈ আছিলোঁ এবাৰ মানে মই হেলমেট চেলমেট চব পিন্ধা আছিলোঁ সেইবাবে মই পৰোঁতে ইমান মই দুখ নাপালোঁ সেইকাৰণে হেলমেটটো যাতে চবেই ইউজ কৰে আৰু হেলমেটটো লাগে বহুত প্ৰয়োজনীয় হেলমেটটো সেইবাবে চবেই ইউজ কৰে যাতে